হয় মই ভ্ৰমণৰ সময়ত কেতিয়াবা সাংস্কৃতিক আঘাতৰো সন্মুখীন হ'বলগীয়া হৈছিল এবাৰ মই যেতিয়া গুৱাহাটীৰ পৰা বেংগলৰলৈ গৈ আছিলোঁ তেতিয়া নিজৰ গামোচাখনলৈ মই গৈ থাকোঁতে ট্ৰেইনত বিহাৰৰ এটা কিষানগঞ্জ নামৰ ষ্টেচনৰ ওচৰত ইয়াৰ যথেষ্ট আঘাত অনুভৱ কৰিছিলোঁ এই গামোচাখন লৈ যথেষ্টভাৱে মই ইতিকিঙৰ সন্মুখীন হৈছিলোঁ তেওঁলোকে কৈছিল যে এই জংঘলী মানুহবিলাকে এই গামোচাখন লৈ ক'লৈ যায় আৰু কি কৰে এই গামোচাখনৰ কাম কি এই গামোচাখন যে আমাৰ অসমীয়া জাতিৰ আয়ুস ৰেখা তেওঁলোকে হয়টো নাজানে আৰু তেওঁলোকক মই ভালকৈ বুজোৱাত তেওঁলোকে যথেষ্ট দুখী অনুভৱ কৰি মোৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিছিল